গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে খেল অতিকৈ প্ৰিয় তেওঁলোকে বহুতো খেল খেলে খেলৰ জৰিয়তে বহু মানুহ বহুতৰ লগত চিনাকি হয় ক'ৰবাত খেলিব গৈ বেলেগ সম্প্ৰদায়ৰ মানুহ বেলেগ সম্প্ৰদায়ৰ লগত কিছুমান এনেকুৱা সুন্দৰ সম্পৰ্কৰো সৃষ্টি কৰে যিটো চিৰজীৱন থাকি যায় যিটো নিজৰ পৰিয়ালৰ নিচিনা হৈ যায় বহু লোকৰ তেনেকুৱা খেলিবলৈ গৈও বহু পৰিয়াল গঠন কৰিছে অসমীয়া মানুহে মাঘ বিহুৰ সময়ত ম'হ যুঁজ কণী যুঁজ শেন চৰাই যুঁজ আদি খেল পাতে অসমীয়া বুলিয়েই নহয় বেলেগ সম্প্ৰদায়ৰ লোকেও এই খেলবোৰৰ বাবে বহু আগ্ৰহেৰে ৰখি থাকে বহু আনন্দৰে খেলবোৰ উপভোগ কৰে আমাৰ গাঁৱতো তেনেকৈ বহু খেল পতা হয় আমাৰ গাঁৱৰ লোকসকল খেলৰ প্ৰতি বহু আগ্ৰহী প্ৰত্যেকবাৰ মাঘৰ বিহুত ম'হৰ যুঁজ পাতে কণী যুঁজ পাতে গাঁৱৰ লোকসকলে সকলোৱে মিলি যেতিয়া খেলটো পাতে তাত খেল খেলাতকৈ বেছি চোৱাৰ আনন্দটো থাকে গোটেই মানুহ একলগ হৈ এইবিলাকেই ভাল লাগে